মই ফটোগ্ৰাফিক এক পেছা হিচাপে লোৱাৰ কথা ভাবিছোঁ কিয়নো আজিকালি বিয়া সবাহ অনন্নপ্ৰসন বাৰ্থডে' ইত্যাদি ইত্যাদিবোৰত ফটো মাৰিবলৈ বিশেষভাৱে ফটোগ্ৰাফিক নিমন্ত্ৰণ কৰা হয় তাৰ ফটো মৰা বিনিময়ত ফটোগ্ৰাফিক পইচা দিয়ে আৰু সেয়েহে মই আজিকালি ফটোগ্ৰাফী ব্যৱসায়টো পেচা হিচাপে লোৱাৰ কথা ভাবিছোঁ ফটো মাৰিবলৈ এটা ভাল কেমে কেমেৰা ব্যৱহাৰ কৰা হয় বিয়া সবাহ বাৰ্থডে' আজিকালি সকলোতে ফটো মাৰে আৰু সেই ফটোবোৰ স্মৃতি হিচাপে ৰাখি থোৱা যায় ডি এছ এল আৰ কেমেৰৰা সহায়ত ফটোবোৰ ভাল উঠে আৰু আজিকালি প্ৰায় মানুহে ফটোগ্ৰাফীয়েে ডি এছ এল আৰ কেমেৰা কেমেৰা ব্যৱহাৰ কৰে ডি এছ এল আৰ কেমেৰাত ফটোবোৰ স্পষ্ট হৈ উঠে সস্পষ্ট হৈ উঠিলে ফটোবোৰ দেখিবলৈও ভাল লাগে আৰু পিছত বেয়া হোৱাৰ চাঞ্জনা থাকে ফটোবোৰ স্মৃতি হৈ ৰৈ যায় ফটো মাৰি সাঁচি থ'ব লাগে ফটোবোৰ পিছলৈ স্মৃতি হৈ ৰৈ যায় সকলো আজিকালি ক'ৰবালে ওলাই গ'লেই ফটো মাৰ ফটো এখন মাৰি ল'বলে মন যায় কিয়নো পিছত ফটোবোৰ চালে ভাল লাগে মনটো বিয়ালে গ'লে বুজালে গ'লে সকলোতে ফটোবোৰ ফটো মৰা হয় আৰু পিছত চাব পাৰি বিয়া সবাহ বাৰ্থডে' ইত্যাদি ইত্যাদিবোৰত ফটোগ্ৰাফীিক বিশেষভাৱে নিমন্ত্ৰণ কৰে ফটো মৰা বিনিময়ত পইচা দিয়ে আৰু সেইবাবেহে ফটোগ্ৰাফিক এক প্ৰেচা হিচাপে লোৱাৰ কথা ভাবিছোঁ আমি কেইবাজনীও ব বন্ধু বান্ধৱী লগ হৈ একেলগে ফটো মাৰোঁ ওলাই যাওঁ ফুৰিবলে যাওঁ ফটো মাৰোঁ নদীৰ কাষত গৈ ফটো মাৰোঁ পিকনিক খাব গৈ ফটো মাৰোঁ তেনেকে আৰু ফটোবোৰ মাৰিবৰ ভাল লাগে আৰু পিছত চাই ভাল লাগে চাইো ভাল লাগে মাৰিও ভাল লাগে ডি এছ এল আৰ কেমেৰা ডি এছ এল আৰ কেমেৰা সহায়ত ফটোবোৰ ভাল হয় স্পষ্ট হয় আৰু তেনেধৰণে বাৰ্থডে অন্যপ্ৰসন বিয়াত ফটো মৰা হয় বিশেষ বিশেষ অনুষ্ঠানত বিশেষ বিশেষ ফটো মৰা হয় আৰু ফটোবোৰ সাঁচি ৰাখিলে পিছত স্মৃতি স্মৃতি হিচাপে চাব পৰা যায় সেয়েহে ফটো মৰা ব্যৱসায়টোক পেচা হিচাপে লোৱাৰ কথা ভাবিছোঁ কাৰণ আজিকালি য'ত যাওঁ তাতেই ফটো যোনফালে যায় আপুনি সেইফালে ফটো মাৰা দেখা যায় য পৰা